হেল্ল' হয় ছাৰ কওক হয় ছাৰ হয় আমাৰ ডিলাৰ আছে ছেকেণ্ড হেণ্ড বাইকৰ ডিলাৰ কওকচোন আপোনাক কেনেধৰণৰ বাইক লাগে অঁ ন আমাৰ তাত নতুনো এভেইলেবল আছে ছাৰ কওকচোন অঁ আচ্ছা আপোনাৰ আপোনাৰ গ্লেমাৰ স্প্লেণ্ডাৰ হিৰ' এনেকুৱা বাইক হ'লে হ'ব ন ছাৰ এইটো এই এইটো ৰেঞ্জত মানে পাই যাব ছাৰ ফিফটি থাউজেণ্ড ছিক্সটি থাউজেণ্ডত আপুনি ইমান ভাল এটা মডেল নাপাব আপুনি যদি অ' লাখত কৈ আছিল চৰি চৰি চৰি চৰি তেতিয়াতো পাই যাব আপুনি একদম একদম ভাল কণ্ডিশ্যনৰ একদম বঢ়িয়া একদম হাই ফাই স্পৰ্টছ বাইক পাই যাব আপুনি জি নশ ছাৰ জি নশ আপোনাৰ জি টি এইবিলাক আহি যাব ছাৰ জি টি জি নশ হয় হয় জি টিখন বহুত বহুত কমফৰ্টেবল আৰু ভাল বাইক ছাৰ এইখন আপোনাৰ চাৰে তিনি লাখ চাৰি লাখৰ ভিতৰত আহি যাব আৰু আৰু আৰু হয় কওকচোন হয় ছাৰ আপুনি পে'মেণ্টটো কৰিলে আমি দুদিন বা এদিনৰ ভিতৰত আপোনাক ডিলিভাৰ ডেলিভাৰ কৰি দিম হয় ছাৰ হয় ছাৰ হেলমেট আমাৰ তাতে গিয়াৰ চিয়াৰ চব আছে চেফটিৰ চব বস্তু আছে আৰু আপোনাক বাইকৰ লগত এটা হেলমেট আমি ফ্ৰী কিনিও দিম নিশ্চয় আপুনি পাই যাব ইঞ্চৰেঞ্চ হয় চব চব অল অল এভ্ৰিথিং হৈ যাব ছাৰ হয় ছাৰ ছাৰ আপুনি মোক পে'মেণ্টটো কৰি দিলে ফুল পে'মেণ্ট কৰিব নেলাগে আমাৰ হাফ পে'মেণ্ট কৰি দিব আৰু আপোনাৰ বুকিংটো আমি কৰি থৈ দিম আৰু দুদিনমানৰ ভিতৰত আপোনাক বাইকখন আপোনাৰ জেগাত ডেলিভাৰ হৈ যাব

ঠিক আছে ছাৰ থেংক ইউ ছাৰ ভিজিট কৰাৰ কাৰণে